হেল্ল' মনোজ অঁ মই নগাঁও এই পালোহি মই কামাখ্যা টেম্প'ল যাম বুলি ভাবিছোঁ এতিয়া মই কেনেকৈ যাব লাগিব ইয়াৰ পৰা

অ বাছত গ'লে বেছি সুবিধা হ'ব যেন লাগিছে এতিয়া বাছত মই গুৱাহাটীলৈকে গুচি যাম ন গুৱাহাটী ক'লৈকে যাব লাগিব আই এচ বি টি অঁ

অঁ এতিয়া কামাখ্যা মন্দিৰত অলপ দিনৰ আগলৈকে শুনি আছিলোঁ অলপ অপৰিষ্কাৰ হৈ আছিলে এতিয়া তুমি সদ্যহতে গৈছা নে অঁ হয় ভিৰ হৈছিলে ন

হৈছে হয় তুমি কামাখ্যালৈ কেইবাৰ গৈছা

তাৰ পৰা তাত যিখিনি ভক্তগণ আহিছিলে সেই থকা কৰা ভাল ব্যৱস্থা ভালদৰে কৰিছিলে নে

হয় ঠিক আছে তোমাক মই তেতিয়াহ'লে আই এছ বি টি পাই ফোন এটা কৰি দিম তুমিও গুচি আহিবা আৰু কামাখ্যা টেম্পলটো আমি ভালকৈ চাম